হেল্ল' কমলাবাৰী গেছ এজেঞ্চি আগতে মই মোৰ এক দুই তিনি চাৰি পাঁচ এই কনজিউমাৰ নাম্বাৰটোতে গেছ বুকিং কৰিছিলোঁ ৰাণাগাঁৱৰ এড্ৰেছত কৰিছিলোঁ কিন্তু বৰ্তমান মই মোৰ এড্ৰেছটো সলাইছোঁ যিহেতু মই ভাড়াঘৰলৈ চিফ্ট হৈছোঁ মোৰ ভাড়াঘৰৰ ঠিকনাটো হৈছে গড়মূৰ চিতাদাৰ চুক তিনিআলি সোমফালৰপৰা গৈ তিনি নম্বৰ মানুহঘৰ গতিকে ছাৰ বৰ্তমান মোৰ আগৰ ঠিকনাটোত ৰাণাগাঁৱৰ ঠিকনাটোত আপোনালোকে গেছটো ডেলিভাৰ দিব নালাগে মোক পাঁচ তাৰিখে পাঁচ অক্টোবৰ তাৰিখে মানে মোক গেছটো লাগিছিলে গতিকে মোৰ এই গড়মূৰৰ চিতাদাৰ চুকৰ তিনিআলিৰ ঠিকনাটোতে আপোনালোকে গেছটো ডেলিভাৰী দিব বুলি আশা ৰাখিলোঁ